আমাৰ বিশ্বনাথ চাৰিআলিত আমাৰ ঘৰলৈ বহু ধৰণৰ আলহীয়ে আহে তাৰ ভিতৰত আমি কোন ধৰণৰ আলহীয়ে কি খাই ভাল পায় সেই হিচাপে পাৰ্যমানে আলহীক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰোঁ ধৰক আমাৰ অসমীয়া মানুহ আহিলে বিশেষকৈ অসমীয়া মানুহে লুচি পুৰি খাই ভাল পায় সেইবিধ খাদ্য় আলু ভাজিৰে সৈতে হওক বা অমলেট কৰি হওক তেনেকৈ খুৱাওঁ আৰু আমাৰ নেপালী মানুহ আহিলে বিশেষকৈ চেল ৰুটি বুলি কয় আমাৰ দেৱালীত বনায় এইবিধ খাদ্য় এইবিধ ৰুটি বনায় পিঠাগুড়িৰে তৈয়াৰী কৰে লগতে আলু তিলৰ আচাৰ বনায় আৰু লগতে মটৰ আলু আৰু তিল দি পেলাই এবিধ আচাৰ টাইপৰ বনায় সেইবিধ খাদ্য়ৰে আমি আপ্য়ায়ন কৰোঁ আৰু দুৰ্গা পূজাত আমি ধৰকচোন মাংস বিশেষকৈ ভাল পায় নেপালী মানুহে দুৰ্গা পূজাৰ সময়ত বেছি প্ৰচলন হয় মাংস বনায় তেনেকৈ খুৱাওঁ আৰু দেৱালীৰ সময়ত আমাৰ সেই চেল ৰুটি বেছিকৈ চলে তাৰ উপৰি আমি আচাৰ বিভিন্ন ধৰণৰ আমলখি আচাৰ হওক মূলাৰ আচাৰ বনাওঁ জলফাইৰ আচাৰ মিঠা আচাৰ বগৰীৰ আচাৰ সেইবিলাকো তৈয়াৰ কৰি আলহীক আপ্য়ায়ন কৰোঁ বিশেষকৈ আলহীক ভাল ধৰণে আপ্য়ায়ন কৰিলে নিজৰো ভাল লাগে নিজেও খাই ভাল পাওঁ আৰু বেলেগকো খুৱাই ভাল পাওঁ